অঁ দাদা অঁ এই মই ফিল'বাৰী পৰা ফোন কৰিছিলো এইটো নম্বৰ কৃ্ষ্ণচূড়া ৰিজৰ্টৰ নম্বৰ হয় নহয় হয় ন' হয় হয় নহয় দাদা ফিল'বাৰী ফিল'বাৰী অ' মানে কি হ'ল দাদা আপোনালোকৰ মানে কালি মানে আপোনালোকে মানে ৰেষ্টুৰেণ্টৰ পৰা দুটা মানে হাফকৈ চাওমিন আৰু দুটা মানে বাৰ্গাৰ অৰ্ডাৰ কৰিছিলো অনলাইনত অনলাইনত অনলাইনত অৰ্ডাৰ কৰিছিলো মানে হঠাৎ মোৰ মানে কিবা কাম থকাৰ কাৰণে মই আপোনালোকৰ মানে ৰিচিভ কৰিব নোৱাৰিলো বস্তু কেইটা তাৰ কাৰণে বেয়া নাপাব সেইটো কাৰণে অৰ্ডাৰ কৰিছিলো ৰিচিভ মানে ৰিচিভ কৰিব নোৱাৰিলো ন' দাদা মই হঠাৎ সাম পোৱা অফিচৰ কাম ওলাই গ'ল সেইটো কাৰণে অ' দাদা কথাটো কি হ'ল মানে এতিয়া মানে সেইটো মানে ৰিচিভ কৰিব নোৱাৰা কাৰণে মানে তাৰ ৰিফাণ্ডটোৰ কাৰণে লগে লগে মানে ৰিফাণ্ডৰ কাৰণে মানে অনুৰোধ কৰিছিলো কিন্তু এতিয়ালৈকে সেইটো পোৱা নাই মানে আগতে কৰিছো মানে আগত অৰ্ডাৰ কৰি থাকো আপোনালোকৰ তাত দোকান ৰেষ্টুৰে ৰেষ্টুৰেণ্ট পৰা আগতে পাওঁ মানে এতিয়া পোৱা নাই মানে কিবা মোৰে প্ৰব্লেম নে দাদা আপোনালোকৰে কিবা প্ৰব্লেম হৈছে সেইটো চাই দিব কাৰণে দাদা ফোন কৰিছিলো

অ' ফিল'বাৰী দাদা অ' অফিচৰ কাম আছিলে দাদা নহয় আমি আধা ঘন্টামান হৈ যোৱা কাৰণে আ আগত হোৱাহেঁতেন মই আপোনালোকৰ মানে বস্তু কেইটা ৰিচিভ কৰিব পাৰিলো হয় কিন্তু মানে হঠাৎ কাম ওলাই গ'ল মানে অফিচৰ পৰা ফোন আহিলে সেইটো কাৰণে মই হঠাৎ যাবলগীয়া হ'ল সেইটো কাৰণে ৰিচিভ কৰিব নোৱাৰিলো বেয়া নাপাব হা হয় অ' দু দুটা তিনি বাজি আছিল নেকি ইমানটো টাইমতে আপোনালোকৰ বস্তু অৰ্ডাৰ কৰিছিলো বস্তু কেই দুটা হাফ প্লাছ চাওমিন আৰু দুটা বাৰ্গাৰ আছিলে

অ' কৈছিলোতো ৰিফাণ্ডটোৰ কাৰণে মই অনুৰোধ কৰিলো কিন্তু এতিয়ালৈকে মানে সেইটো পোৱা নাই মানে নহয় আগত ন আগতো কৰি থাকো কিন্তু আগতেটো পাওঁ মানে এইবাৰ মানে দাদা পোৱা নাই মানে মানে বাৰঘন্টা হৈ গ'ল এতিয়ালৈকে পোৱা নাই সেইটো কাৰণে দাদা ফোন কৰিছিলো আকৌ সেইকাৰণে দাদা বেয়া নাপাই যদি দাদা কি হৈছে চাই দিব পাৰিব নেকি হয় হয় হয় থেংক ইউ দাদা চাই অ' চাই দিয়ক তেনে'হলে হয় হয় দুটা চাওমিন হাফ প্লে'ট আৰু দুটা বাৰ্গাৰ বাৰ্গাৰ দুটা তিনি দুটা তিনি দুটা দুটা তিনিটা আছিলা চাগে অ' দুটা তিনিটা আছিলে

নহয় আগৰ নহয় গৈ থাকো আপোনালোকৰ ৰেষ্টুৰেণ্টত গৈ থাকো আৰু অনলাইনটো অৰ্ডাৰ দিওঁ

আপোনালোকৰ তাত চিনি চিনি পাব আপুনি মোক দেখিলে সদায় গৈ মানে গৈ থাকো বেছি বেছিভাগ আপোনালোকৰ তাত গৈয়ে থাকো বেছিভাগ হয় দুটা চাহ হাফ প্লে'ট চাওমিন আৰু দুটা বাৰ্গাৰ হয় হয় চাই দিছে থেংক ইউ দাদা থেংক ইউ দে ত' দাদা এইটো কাৰণে মই ৰিচিভ কৰিব নোৱাৰা কাৰণে বেয়া নাপাব হা হয় দাদা কাম ওলাই গ'ল ন' মানে সেইটো কাৰণে ৰিচিভ কৰিব নোৱাৰিলো দাদা ঠিক আছে দাদা আপুনি তেনেহ'লে সেইটো চাই দিব আৰু দাদা আকৌ ফোন কৰিব তেন্তে অ' ঠিক আছে ঠিক আছে থেংক ইউ দাদা থেংক ইউ